অ বাইদেউ কওক কওক ল'ৰাটো আছে অলপ ইফালে গৈছে অলপ তাৰ তাৰ সময় লাগিব আহিবলৈ এফালে গৈছে অ

পাচলিটো এতিয়া বাইদেউ পটল আছে জিকা ভোল অমিতা আছে বিলাহী আছে আলু পিঁয়াজ সেইবোৰ আছে আপোনাক কি বা লাগে পটল বিশ বাইদেউ সব পাচলি সব বিশ অ সব বিশ বহুত দাম বাঢ়িছে নহয়

এতিয়া বিলাহী ত্ৰিছ টকা পোৱা দেই বাইদেউ আছে আছে ভাত কেৰেলা আছে ভাত কেৰেলা আছে কিমান কিমান দিম কিমান কিমান দিম

আচ্ছা ঠিক আছে মই ল'ৰাটো আহিব চাগৈ এতিয়া যদি সি আহে মই তাক তাৰ হাততে পঠাই দিম বস্তুকেইটা ঠিক আছে ঠিক ঠিক আছে বাইদেউ দিয়ক আৰু কিবা লাগিব নেকি আৰু কিবা লাগিব নেকি আচ্ছা কোমোৰা আছে কোমোৰা লাগিব নেকি

আচ্ছা ঠিক আছে দিয়ক হ হ'ব মই পঠিয়াই দিম